হেল্ল' হয় মই নলবাৰীৰ আদাবাৰীৰ পৰা কৈ আছিলোঁ আপোনালোকৰ ট্ৰেভেল এজেঞ্চীৰ পৰা মই কেব এখন বুক কৰিছিলোঁ আজি কিন্তু ড্ৰাইভাৰজনে যে পুৱাৰ পৰা কলটো ধৰা নাই আমি গোটেই ফেমেলি ৰেডি হৈ পেলাই ৰখি আছোঁ এতিয়া মন্দিৰত যাব লাগে হাজো মন্দিৰলৈকে কিন্তু আমি এতিয়া ৰেডি হৈ ড্ৰাইভাৰজনে কলেই উঠোৱা নাই কি কৰোঁ এতিয়া আপুনিয়েই কওক নহয় আপুনি এটা কাম কৰক আমাৰ যিখিনি এডভানচ দিছিলোঁ লগা হ'লে ঘূৰাই দিয়ক নহ'লে নাইবা এটা বেলেগ কেব এখন বুক কৰি দিয়ক আমাক কাৰণ দেৰি হৈ আছে যাব লাগে